এই পঢ়াশালি পাঠ্যক্ৰমত মানে কৃষি আৰু পশুপালনৰ বিষয়টো মানে থাকিব লাগে বুলি ভাবোঁ অন্তৰ্ভুক্ত হ'ব লাগে মানে এইটো অন্তৰ্ভুক্ত হ'লে মানে কি হয় মানে এতিয়া বহুতখিনিয়ে মানে সৰু ল'ৰা ছোৱালীৰপৰা আদি কৰি মানে যিমানলৈকে পঢ়িছে আৰু মানে পঢ়া ল'ৰা ছোৱালী আছে সিহঁতে যদি কৃষি বিষয় লৈ মানে অকণমান যদি পাঠ্যক্ৰমত যদি পায় বা অলপ মানে বহলভাৱেও মানে কৃষি বিভাগৰ যেনেকৈ ধৰক মানে এইখিনি খেতিৰ বিষয় লৈ আছে কৃষি বিভাগৰ মানে হাতত মানে সেইখিনি যিখিনি মানে তথ্য প্ৰমাণ পাতি আছে যেনেকৈ কৰিব লাগে সেইখিনি ধৰক মানে কৃষি কৰ্মভাগতে আছে এইবিলাক মানে কিতাপতো দিব লাগে মানে অলপ মানে জানিব তেতিয়া অকল কৃষি বিজ্ঞান পঢ়িলেই যে জানিব লাগে সেইটো কথালৈ নহয় বাৰু কিছুমান মানে পঢ়িব নোৱাৰিবও পাৰে তো নোৱাৰিবও পৰাত মানে তেতিয়া বাকীসকলে সেই জ্ঞানটো কেনেকৈ পাব ত' সেইটো কাৰণে মানে ধৰক পাঠ্যক্ৰমত দিব লাগে নিয়মতে পাঠ্যক্ৰম দিলে মানে সেই তাৰপৰাও বহুতখিনি মানে খেতি বিষয়লৈ জনাই যাব এতিয়া ধৰক আজিকালি ল'ৰা ছোৱালীয়ে যিখিনি মানে খেতি বিষয় লৈ নাজানিছিলে সেইখিনি তেখেতসকলেও জানি যাব যে খেতিটো কি বস্তু হয় কেনেকৈ কৰিব লাগে কি কি মানে পদ্ধতি কেনেকৈ ধৰক ধৰক বিজ্ঞান যুগত যিটো হৈছে মানে এইটো মানে পাঠ্যক্ৰমত তেনেকৈ থাকিব লাগে বুলি ভাবিছোঁ সেইটো মানে কাৰণকেইটা মানে সেইকেইটাই হৈছে আৰু মানে আপোনাৰ অলপ জানিব মানে সকলোৱে মানে পাঠ কৰিলে মানে এতিয়া চবেই বুজি পাব যে খেতিটোৰ লগত কেনেকৈ জড়িত হ'ব লাগে কি ল'ব লাগে মানে এতিয়া কৃষি বিজ্ঞান পঢ়িব নোৱাৰিবও পাৰে মানে কৃষি বিষয়ে লৈ ধৰক সেইখিনি যেতিয়া কিতাপতে পাঠ্যক্ৰমত যদি দি দিব এটা লেশ্বনত দুটালেশ্বনত যিমান পাৰে মানে তো ইমানখিনি মানে এতিয়া সকলোৱে জানি যাব সৰুৰপৰাই শিক্ষাটো পাই যাব মানে কৃষি বিভাগত মানে কথাটো মানে কিনো পাঠ্যক্ৰমত কি পালোঁ মানে সেই কৃষি বিষয়ে সেইখিনি কাৰণতে থাকিব লাগে বুলি ভাবিছোঁ আৰু